অ' হয় ক অ' ক ক অ' আছে

অ' ঠিক আছে ব্ৰইলাৰটো ওৱান থাৰ্টি ফাইভ চলি আছে আৰু কইলাৰটো ওৱান ফৰ্টি ফাইভ অ' ঘৰত দি থৈ আহিব লাগিব ন ঠিক আছে মই হ'লেও গৈ দি থৈ আহিম নহ'লে আৰু নহ'লে বেলেগ কাৰোবাকো পঠিয়াই দিম

অ' বাৰ্থডে' আজি ঠিক আছে অ'